হাল্লো পৰিবহণ কেন্দ্ৰত লাগিছে নেকি মই শিল্পী মৰাণ তিনিচুকীয়াৰ পৰা কৈছোঁ অহাকালি তেইছ তাৰিখ তেইছ তাৰিখে মোক এখন অ'লাৰ প্ৰয়োজন হৈছিল আপোনালোকৰ ওচৰত খালী আছে নেকি মোক জনাব পাৰিবনে যদি খালী আছে তেন্তে মোক জনাবচোন মোৰ লগত আৰু চাৰিজনমান ব্যক্তি যাব মোৰ মা দেউতা ভাইটি ভণ্টি আৰু মই যাম আপোনালোকৰ

কিবা ডিছকাউণ্ট আছে নেকি সেইটোও জনাব দি জনাবচোন মই তিনিচুকীয়া গেলাপুখুৰী গেলাপুখুৰী ৰোডত থাকোঁ তো কাইলৈ মই পুৱা দহ বজাত গেলাপুখুৰী ৰোডৰ এপিলিয়াৰ ডিলাৰ ওচৰত ৰৈ থাকিম আপুনি তাৰ পৰা মোক পিক আপ কৰিব পাৰিব নেকি পিক আপ কৰি মই মোৰ কাইলৈ গুৱাহাটি যাবলগা আছিল গুৱাহাটীলৈকে নিব পাৰিবনে যদি পাৰিব মোক জনাব দেখোন গুৱাহাটীৰ পৰা গুৱাহাটীত থৈ মেলি আকৌ মোক ঘৰত দহ ঘৰত ড্ৰপ আউট কৰিব পাৰিব নে সেইটোও জনাব আৰু পে'মেণ্টটো কিমান লয় সেইটোও জনাবচোন মোক বহুত প্ৰয়োজন হৈ আছিল মানে তো আপুনি যাতে মোক সহায় কৰে তাকে মই তিনিচুকীয়া গেলাপুখুৰী ৰোডৰ ওচৰত তেইছ তাৰিখে তেইছ মাৰ্চত মই পুৱা দহ বজাৰ ৰখি থাকিম আপুনি তাৰ পৰাই মোক পিক আপ কৰিব পাৰিব যোৱাত যিমান খৰচ হয় মই আপোনাক সেইটোও পে'মেণ্ট কৰি দিম খালী আপুনি অলপ ডিছকাউণ্টোও কৰিব পাৰে ডিছকাউণ্ট কৰিলে জনাব মোক তো কাইলৈ আপোনালোকে মোক সহায় কৰিব বুলি আশা থাকিল তেইছ তাৰিখ গেলাপুখুৰী ৰোড